হেল্ল' বাইদেউ অঁ মই নতুনকৈ ঘৰ এখন বনাইছোঁ ভিতৰত সজাবৰ কাৰণে আপোনাৰ পৰা ফুল বিচাৰিছোঁ কেনেকুৱা কেনেকুৱা ধৰণৰ আপোনাৰ বাগিছাত ফুল আছে বাৰু

অঁ

দাম বা কেনেকৈ হ'ব ভিতৰত ৰোৱা ফুলবিলাক অঁ হ'ব বাৰু অঁ অঁ মই যাম